আমাৰ অসমীয়া মানুহৰ সমাজত খাদ্যৰ সংস্কৃতিৰ কথা ক'বলৈ গলে আচলতে আমাৰ খোৱা বোৱাত মানে কিছুমান পাহাৰীয়া খাদ্য যেনে ধৰক শুকান বা আচাৰ কৰা আৰু লগতে এ আমাৰ যি মানে সমভূমি অঞ্চলত আছে সেইবোৰৰ সতেজ উপকৰণ আদিবোৰৰ প্ৰভাৱ দেখা যায় মানে তেনেকুৱা কিছুমান যদি বিশেষ খাদ্যৰ কথা মই ক'বলৈ যাওঁ তেনেহ'লে সেইসমূহ ধৰক কম মচলা বা কম পৰিমাণৰ তেল ব্যৱহাৰ কৰিব লাগে মানে মাছটোতো বেছিকৈ খোৱা হয় কুকুৰা পাৰ আৰু কি কয় কুকুৰা পাৰ হাঁহ আদি চৰাইজাতীয় মাংস বেছিকৈ খোৱা গোন্ধ থকা পাত ধৰক মানিমুনি মান ধনিয়া ধনিয়া নৰসিংহ আদি ব্যৱহাৰ বিভিন্ন ধৰণৰ সেউজীয়া শাক সমাহাৰ মানে ঔষধীয় উপকৰণ যেনে আপোনাৰ ধৰক ভেদাইলতা মানিমুনি ধৰক টেঙেচি এ কলডিল কচু কচুঠুৰো আদি মানে খোৱা হয় টেঙা জোল আদি বেছিকৈ খোৱা হয় এইবোৰ মানে গৰম দিনত টেঙা টেঙাটোতো বহুত বেছিকৈ চলে টেঙা আঞ্জা তাৰ উপৰিও কল খাৰ কল খাৰ দি ৰন্ধা খাদ্যৰ ভিতৰত ধৰক মাটিমাহ খাৰ কল খাৰ এ অমিতা খাৰ শেৱালি ফুলৰ খাৰ তিতা ফুলৰ খাৰ খাৰ ভাত এই এইবোৰ আৰু মানে আকৌ টেঙা আঞ্জাৰ কথা ক'বলৈ গলে আপোনাৰ ঔটেঙা থেকেৰা টেঙামৰা অমৰা জলফাই টেঙেচি ধৰক মধুসোলং খৰিচা কণবিলাহী আদিবিলাক মানে মাছৰ টেঙা মাছৰ টেঙাটো বহুত ভাল লাগে মাছৰ আপোনাৰ ধৰক টেঙেচি মাছদি মানে ধৰক অসমীয়া আলু কেইটামান আপোনাৰ বইল কৰি টেঙেচি অলপ লগতে বইল কৰি পেলাই চেপি চিটি মৰাৰ পিছত চেপি আপোনাৰ আ মাছৰ লগত বনাই খাবলৈতো বহুতেই ধুনীয়া কচু শাকৰ টেঙা আঞ্জাও খাব পাৰি সেইটোও বহুত ভাল লাগে টেঙা দালি এইবোৰো সঘনাই মানে খোৱা হয় আৰু সঘনাই খোৱা বনোৱা এইবিলাকেই আৰু তাৰপাছত ক'বলৈ গলে বাঁহ গাজ বাঁহ গাজটোতো বহুতেই ভাল লাগে সবতেই মিলে বাঁহ গাজটোতো বহুত ভাল লাগে এতিয়া ধৰক বাৰিষা কালত বাঁহ গাজটোতো সবতকৈ বেছি চলে মানে বাঁহ গাজটো আপুনি এ প্ৰথম দিনা আপুনি কাটি মিহিকৈ মানে কুটি ভাজি খাব পাৰে ধুনীয়াকৈ বনাই তেল অকণমান দিব লাগে সৰহকৈ মচলা নিদিলেও চলি যায় মানে বহুতেই ধুনীয়া লাগে পিয়াঁজ এটা দিলেই হ'ল নাইবা আপোনাৰ ধৰক বাঁহ গাজটো কাটি আপুনি পিহনাত পিহি বা ঢেঁকীত খুন্দি আপুনি চাৰি পাঁচ দিনলৈ যদি আপোনাৰ বটলত মানে চিছাৰ বয়ামত ভৰালে বেছি ভাল বয়ামত যদি ভৰাই থয় পাঁচ দিনৰ পাছত ধৰক আপুনি দালিৰ লগত বনাই খাব পাৰিব বহুত ধুনীয়া লাগে দালিৰ লগত দি খাবলৈ টেঙা হয় আচাৰো আপোনাৰ চেপি চেপি ৰ'দত শুকুৱাব লাগে শুকুৱাই আপোনাৰ ধৰক নিমখ হালধী দি শুকুৱাৰ পিছত তেল দি ধৰক ভূত জলকীয়া তেল দিব লাগে বহুত ধুনীয়া লাগে আচাৰটো বহুত বছৰলৈকে থাকে বাঁহ গাজৰ আচাৰটো ধৰক আকৌ বাঁহ গাজৰ সেই মানে পানী দি বাঁহ গাজৰ পানীটো দি মানে আপোনাৰ ধৰক গাহৰি মাংসৰ লগত বহুত টেষ্টি হয় কুকুৰাৰ লগতো দি খাব পাৰি ধৰক আৰু ব্ৰইলাৰতো দি খাব পাৰি সবৰ লগতে আৰু মিলে তেনেকৈ আৰু সেই বস্তুটো খোৱা হয় তাৰপিছত ক'বলৈ গলে এ কলডিলৰ শুকান ভাজি কলডিলটো কলডিলটো বহুত ভাল কলডিলৰ শুকান ভাজিটো খাব পাৰি পাৰৰ লগত কলডিল মিলে ধুনীয়াকৈ কলডিলৰ জালুক কলপচলা সেইবোৰ সেইবোৰ বহুতো আৰু ঔটেঙা ঢেকীয়াশাক ঔটেঙা ঢেকীয়াশাকটো আৰু ধুনীয়া লাগে মাছৰ লগত পুঠি মাছৰ লগত শ'ল মাছৰ লগতো খায় শ'ল মাছ আৰু মূলাৰ লগততো আৰু ভাল লাগে ভাজি কৰি খাবলৈ টেঙা বা খাৰে এ ৰন্ধা মাটিমাহ বহুত ভাল লাগে সেইটোও বহুত ভাল লাগে লাইশাকৰ লগত কুকুৰা মাংস লাইশাকৰ লগত গাহৰি লাইশাকৰ লগত আপোনাৰ গৰৈ মাছ সান্দহ গুৰিৰ লগত হাঁহৰ মাংস কোমোৰা হাঁহৰ মাংস পানীটেঙা খাৰলি মানে সেইবোৰ আ বিভিন্ন ধৰণৰ ধৰক আপুনি মই এতিয়া ধৰক আপোনাক ক'বলৈ গ'লে সাধাৰণতে এ ৰন্ধাৰ সময়ত সৰহকৈ ব্যৱহাৰ কৰা বুলি ক'লে মচলাৰ কথাকে ক'ব পাৰোঁ মানে মই মচলা দি বনোৱা খাদ্য খাইতো মই বহুতেই বহুতেই ভাল পাওঁ মচলা বুলি ক'লে আদা নহৰু গোন্ধটোৱেইটো বহুত ভাল লাগে এ তাৰ উপৰিও মানে জিৰা ধৰক জিৰা ধনিয়া আ মিথিগুটি লং ইলাচি এইবোৰো দি ৰান্ধোঁ মানে ভাল লাগে কেতিয়াবা কেতিয়াবা তেনেকৈ মচলা ব্যৱহাৰ কৰিলে আচলতে মাছেই হওক বা মাংসই হওক গোন্ধটো খুব ধুনীয়া ওলায় খুব ধুনীয়া ওলায় মানে আৰু খাবলৈ বহুত সোৱাদ বহুত ধুনীয়া হয়